মই এমাহমান আগতে এটা ছেমছাঙৰ ৱাছিং মেচিন লৈছিলোঁ কিন্তু মোৰ ৱাছিং মেচিনটো ব্যৱহাৰ কৰি মই ইমান ভাল পোৱা নাই ইয়াৰ ফেচিলিটীবোৰ ইমান ভাল নহয় মোৰ আগৰ যোনটো ৱাছিং মেচিন আছিল সেইটোৱেই ভাল আছিল এইটো ইমান ভাল নহয় কাপোৰো ইমান ভালদৰে চাফা নহয় আৰু ড্ৰাই কৰিবলৈ ল'লেও ভালকৈ ড্ৰাই নহয়